হেল্ল' এইটো এইটো বাৰু ৰঞ্জুমণি শইকীয়া কোঁচৰ ঘৰ হয়নে অঁ এই মই মানে আপোনাৰ নাম্বাৰটো বিচাৰি আছিলোঁ বিশেষ এটা কাৰণত মানে আপোনাৰ ঘৰত গৰু আৰু ম'হ আছে নহ্ অঁ মোক মানে এই গাখীৰ অলপ লাগিছিলে এই মোৰ মানে কাজ এটা আছে এই কাজটোৰ কাৰণে লাগিছিলে কিমান মানে লাগিব দেই এক কুইণ্টেল মানেই লাগিব আপুনি এতিয়া কথা এটা নহয় এতিয়া আপুনি এৱা গাখীৰ আৰু দৈ গাখীৰ মোক দুইটাই লাগিব দুইটা দিব পাৰিব নাই বাৰু হয় হয়

অঁ মোক লাগিব এতিয়া আপোনাৰ আজি হেৰি তাৰিখ ৰ'ব দেই আজি বাৰ তাৰিখ নহ্ মোক লাগিব আপোনাৰ আৰু বিছ তাৰিখে লাগিব মোক বিছ তাৰিখে তাৰপৰা অঁ দিব আপ অঁ হেৰি নহয় এতিয়া আপুনি গাখীৰৰ দামটো এতিয়া কেনেকৈ লয় বা

হয় হয় হেৰি নহয় এতিয়া অঁ মোকতো সৰহকেই লাগে মই আপোনাক কৈছোয়ে গতিকে অকণমান ৰেহাই দিব আৰু এ তাৰপৰা হেৰি নহয় এতিয়া গাখীৰখিনি আনিবলৈ যতনটো বাচনখিনি মই নিজে দিবগৈ লাগিবনে নে আপুনিয়ে তাত কিবা ব্যৱস্থা কৰিব

হয় হয় হয় হেৰি নহয় এতিয়া গাখীৰটো তেতিয়াহ'লে পাই আছোঁ আপোনাৰ এতিয়া কিমানজনী আছে হেৰি জাৰ্চি গাই কেইজনীমান আছে হয় হয় হয় ম'হো আছে হয় হয় হয় তাৰপৰা আপুনি এতিয়া দানাটো হেৰিকে মই সুধিছে আৰু ময়ো কেতিয়াবা হেৰি কৰিম বুলি ভাবিছোঁ যে মানে কি দানা খুৱায়নে নে এনেই বেজী চেজি দিয়ায় হয় হয় হয় হয় হয় তাকেহে মই এতিয়া বিছ তাৰিখৰ ভিতৰত নহ্ বিছ তাৰিখে আনিবলৈ হ'লে মই পাৰিলে এনেকৈ ঘৰৰ পৰাই মানুহ পঠিয়াম সময়ত পাবগৈ বাৰু খালি আপুনি ধুনীয়াকৈ হেৰি কৰি দিব আৰু মই মানে কি বাচনটো মই নিদিওগৈ আৰু আপুনি তাতে হেৰি কৰিব তাতে ভৰাব লাগিব এৱা গাখীৰটো আপোনাৰ চল্লিছ লিটাৰমান আপুনি এৱা গাখীৰে দিব নহয় আপুনি এৱা গাখীৰটোহে মোক সৰহকৈ দিব দৈটো মানে অঁ দৈটো মই মানে ঘৰতো মোৰ আছে ঘৰত অকণমান ভৰাইছোঁ সেইকাৰণে দৈটো বৰ বিশেষ নালাগে আপুনি এৱাটোহে মোক সোনকালে মানে সৰহকৈ দিব ঠাণ্ডা দিন যে অঁ মই মিলামগৈ আৰু অঁ তেতিয়াহ'লে আপোনাৰ যথেষ্ট গাখীৰ ওলাই চাগে নহ্ অঁ বিছ তাৰিখে হ'লে মই ওঠৰ তাৰিখে মানে মানুহক পঠিয়াম আৰু গম পালে অঁ অঁ তেনেকৈ মিলাম আৰু খালি আপুনি হেৰি কৰি থ'ব বাচনখিনি লৈ পেলাই আপুনি তাতে ভৰাই থাকিব দেই মই মানুহ পঠিয়াম বাৰু সময়ত গৈ পাবগৈ অঁ অঁ তেতিয়াহ'লে এতিয়ালৈ গাখীৰটো পাম বুলি আশা থাকিল আৰু অঁ বাৰু তাকেহে ভগৱানে কেলৈ নিদিবনো দিব একো নহয় আপুনি মুঠতে মোক যেনে তেনে মই যিটো যিখিনি গাখীৰ বিচাৰিছোঁ সেইখিনি দিবলৈ আপুনি মুঠতে যেনে তেনে আপুনি চেষ্টা চলাব দেই মই মানে পূৰা আশা কৰি আছোঁ মই আৰু বেলেগত নিবিচাৰো আৰু অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে হেৰি ৰাখোঁ এতিয়া দেই মই সময়ত মানুহক পঠিয়াম অঁ অঁ